মই এজনী শিপিনী মই বোৱা কটা চিলাই চিলাই কৰি মেচিন চিলাই কৰি কুৰ্চা গুঠি এইবিলাকত ভাল পাওঁ এইবোৰনো মই ক'ৰপৰা শিকিছিলোঁ এইবোৰ মই প্ৰথমতো নাজানো মই বাইদেউ আছে বাইদেউয়ে তেনেকৈ মানে তাঁতৰ শালত তাঁত বৈ থাকে বৈ থাকোঁতে মই চাই থাকোঁ চাই চাই তেনেকৈ মই ফুল বচা কেনেকৈ ব তুলে কেনেকৈ হেৰি কৰে এইখিনি মই শিকি ল'লোঁ আৰু তাহাঁতে তেনেকৈ হেৰিয়াত আগৰ দিনততো এইটো হেৰি নাছিলে ফ্ৰেমত এনেকৈ চিলাই কৰে চিলাই কৰে চিলাই কৰি থাকোঁতেনে বেজীয়ে হেৰি কৰি থাকোঁতে মই চাই থাকোঁ চাই চাই চাই মই সেইবিলাক শিকি ল'লোঁ কুৰ্চাই কেনেকৈ গুঠে কুৰ্চাই গুঠি গুঠি থাকিব বাইদেউ তেনেকৈ মই চাই থাকোঁ চাই পেলাই সেইখিনি মই আয়ত্ত্ব কৰি লওঁ লৈ পেলাই মই এতিয়া নিজেই পৰা হ'লোঁ পৰা হৈ পেলাই মই তাঁত ব'বলৈও শিকিলোঁ চিলাই কৰিবলৈও শিকিলোঁ আৰু কুৰ্চাই গুঠিবলৈও শিকিলোঁ শিকি মই এটা মোৰ বৃত্তি হিচাপে মই এইটো মোৰ কৰ্ম হিচাপে মই লৈ ল'লোঁ সেইখিনি মই তাঁত বলোঁ বোৱা পিছত সেইখিনি বিকিলোঁ মই বিকিলোঁ মোৰ গ্ৰাহক আহিলে গ্ৰাহকক বেচি তাৰ পৰা মই দুপইচা উপাৰ্জন কৰিলোঁ গৈ সেই পইচাখিনিয়ে মই মোৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ধৰি এইখিনি খৰচ বহন কৰিবৰ কাৰণে মোৰ এটা উপাৰ্জন হ'ল গতিকে সেই সেইখিনি উপাৰ্জন কৰিয়ে মই পোহপালন যাব পৰা হৈছোঁ আৰু মই বেলেগ কাম বিচাৰি যাবলগীয়া কোনো অৰ্থ অঁ অৰ্থ নাই সেইখিনিৰ পৰা যদি মই উপাৰ্জন কৰিব পাৰোঁ অলপ উন্নত হ'ব পাৰোঁ বোৱা কটা তাঁতৰ শাল মেচিন চিলাই কুৰুচা এইবোৰ গোটাই লৈ পেলাই মইখিনি সেইখিনি পৰা কৰি পেলাই আজৰি সময়ত মই সেইখিনিতে ব্যস্ত হৈ থাকি সেই কৰ্মখিনি কৰিলে মোৰ লাভ হ'ব মই বেচিলোঁ এজনক বেচিলোঁ সেই এজনে আকৌ মোক গামোচাখন বা হেৰিখন ভাল দেখি আন এজনক ক'লে আমোকে বৈছে যে সেই বোৱা হেৰিটো ভাল মিহি সেই তই তাৰপৰা আনিবি তেনেকৈ মোৰ এজন দুজনকৈ গ্ৰাহক বাঢ়ি গুচি গৈ বাঢ়ি গুচি গ'ল মোৰ গুৰিলৈকে গোটেইখিনি আহিলে আহি মই সেইখিনি বস্তু আকৌ হেৰি কৰি বেচিলোঁ বেচি তাৰ পৰা পইচা পালোঁ পাই সেয়াই মই আকৌ সূতা আনি ল'লোঁ আনি আজিকালিতো সূতাৰ দাম বাঢ়িলেই গতিকে তেনেকৈ আনিলোঁ আনি পেলাই মই আকৌ তাত লগালোঁ লগাই গামোচা বলোঁ বৈ ফুল চুল বাচি মেলি আকৌ সেই যুটিৰ পাছত ইযুটিৰ পাছত সিযুটি তেনেকৈ কৰি মই বিকিলোঁ বিকি মোৰ বহুতখিনি লাভালাভ হৈ গ'ল তেনেকৈ চুৱেটাৰ গুঠিলোঁ শলা আগৰ আকৌ বাঁহৰ কাঠি শলাহে আছিলে কিন্তু লোহাৰ শলা নাই আজিকালিহে লোহাৰ শলা ওলাবলৈ লৈছে বাঁহৰ কাঠিতে তেনেকৈ গুঠি গুঠি গুঠি গুঠি চুৱেটাৰ উলিয়ালোঁ তেনেকৈ শিকি পেলাই মই কেইবাটাও চুৱেটাৰ গুঠি পেলাই নিজৰ ল'ৰা ছোৱালীক পিন্ধালোঁও আৰু ল'ৰা ছোৱালীকো শিকালোঁ ল'ৰা ছোৱালীয়েও সেইমতে তেনেকৈ শিকি মেলি আয়ত্ত্ব কৰি ল'লে লৈ শিকিলে তাৰপৰা তাকে হেৰি কৰিছোঁ অলপমান বেচিছোঁ গ্ৰাহক পালে কেতিয়াবা বেচোঁ ৰুমাল বলোঁ অঁ বলোঁ ৰুমাল বৈ তেনেকৈ বেচিলোঁ বেচি তাৰপৰা পইচা পালোঁ গধূলিলৈ আকৌ আমাৰতো চাকৰি বাকৰি নাই আমাৰ উপাৰ্জন সেইটোহে বৃত্তি গতিকে মানুহজনক দিলোঁ দাইল আলু আনিবলৈ দু পইচা তেনেকৈ আনিলে আনি গধূলি আমি ধৰ শান্তিৰে ভাতকেইটা খালোঁ গতিকে এইবিলাক যদি কৰি আমি উপাৰ্জন কৰোঁ উপাৰ্জন কৰিলে আমাক সেই উপাৰ্জন আমি বেলেগ চাকৰি বিচাৰি যাবই নালাগে চাকৰি তাকৰি বিচাৰি গৈ অফিচত গৈ পেলাই এনেই মাথা মাৰি ফুৰিবলৈ কোনো দৰকাৰ নাই লোকৰ তলত হেৰি হ'বলৈও অৰ্থ নাই গতিকে আমি যিমান পাৰোঁ নিজে নিজৰ উপাৰ্জন কৰিবলৈ শিপিনী হিচাপে স্বীকৃতি দিব পৰা আমাৰ অভিজ্ঞতাটো আছে গতিকে আমি এইবিলাক বোৱা কটা কৰিয়েই আমাৰ জীৱন নিৰ্বাহ আমি কৰিব সময় কেতিয়াও এনেই যাবলৈ দিব নালাগে সদায় এইবিলাক কৰ্ম কৰি চিলাই কৰি কুৰ্চা গুঠি আৰু মাৰ্ফলাৰ গুঠিলা তোমাৰ দুখন বিকিলা এখন তাৰপৰাও উপাৰ্জন হ'ল আকৌ ৰুমাল বা কোৰ হেৰি শৰাই ঢকা গুঠিলা কুৰ্চাই সেয়াও বিকিলা সেয়া বিকিলেও তুমি দুপইচা পালা পাই সেইখিনিও ধৰা উপাৰ্জন হ'ল গতিকে এনেধৰণে আমি গোটেই কা কামখিনি এনেধৰণে কৰি আমাৰ নিজৰ জীৱিকা আমি নিজে উপাৰ্জন কৰিবলৈ আগবাঢ়িব লাগে গতিকে শিপিনী হ'লেও কোনো অথলে নাযায় কাৰণ শিপিনীৰ পৰাও বহুত ধন টকা পইচা উপাৰ্জন কৰি বহুত মানে ভাল হ'ব পাৰে কাৰো হাত পাতিবলগীয়া বোলে পইচা এটকা দে বুলি কাকো হাত পাতিবলগীয়া নহয় গতিকে এনেধৰণে আমি কামখিনি কৰি বোৱা কটা কৰি মেলি চিলাই কুৰুচা এনেকে গোটাই পিটাই কৰি মেলি বিকি আমি নিজৰ পথ নিজে নিজৰ জীৱিকা মানে নিজে উলিয়াই চ চলিবলৈ ভাল পাওঁ এই এনেধৰণেই আমি মানে শিপিনী হিচাপে স্বীকৃতি পাব প্ৰাপ্ত হ'বলগীয়া হৈছে